ন লাখ নিৰান্নব্বৈ হাজাৰ নশ নিৰান্নব্বৈ আঠ লাখ সত্তৰ হাজাৰ নশ সাত লাখ ষাঠী হাজাৰ এশ তিনি লাখ পঞ্চলিছ হাজাৰ ছশ চাৰি লাখ সত্তৰ হাজাৰ আঠশ